হেল্ল' এই উবেৰত লাগিছে নেকি অঁ মই গাড়ী এখন বুক কৰিছিলোঁ কিন্তু এতিয়া দেৰি কৰিছে ড্ৰাইভাৰে মই গাড়ীখন কেনচেল কৰিব বিচাৰোঁ মোৰ বহুত দেৰি হৈছে যিহেতু মোৰ দিহানামৰ অনুষ্ঠান এটা আছে আৰু নটা বাজিলেই এঘাৰটাৰ পৰা আৰম্ভ হ'ব অনুষ্ঠানটো আৰু মই এতিয়া ইয়াত আছোঁ ওলাবই পৰা নাই মইতো তেওঁক আঠটা ত্ৰিছ মানতেই মাতিছিলোঁ তেওঁ এতিয়ালৈকে পোৱাহিয়ে নাই সেইবাবে কেনচেল কৰিছোঁ অঁ খালি আপোনাৰ তাত মই এডভাঞ্চ দিয়া আছিল মোক সেইটো ঘূৰাই দিব ঘূৰাই দিব কেতিয়া কিমান দিনৰ ভিতৰত অঁ অঁ দুদিনমান লাগিব ন এহ্ হ'ব ঠিক আছে হ'ব দিয়ক ৰাখিছোঁ